গাঁৱৰ অঞ্চলৰ খেলপথাৰবোৰ আগৰ দৰে যদি আমি আনিব বিচাৰোঁ তেতিয়া আমি কি কৰিব লাগিব আমাৰ অঞ্চলৰ কিছুমান গোট খুলিব লাগিব বা শাখা খুলিব লাগিব যি শাখাবিলাকত আমি খুলি মিটিং পাতিব লাগিব মিটিং পাতি মেলি আমি ল'ৰা ছোৱালী ওচৰৰ ল'ৰা ছোৱালীবিলাকক আমি গোট খুৱাব লাগিব গোট খোৱাই সিহঁতক ক'ব লাগিব যে আমি কিছুমান এনেকৈ খেল খেলাব বিচাৰোঁ আৰু সেই খেল খেলাই সিহঁতক কিছুমান পুৰস্কাৰ দিব লাগিব পুৰস্কাৰ দি সিহঁতি যেতিয়া সিহঁতি সেই খেল খেলি পুৰস্কাৰ পুৰস্কাৰ আগবাঢ়ি যাবলৈ কি হ'ব এটা উৎসাহ পাব আৰু আমি সেই তেনেকৈ খেলবিলাক খেলাই খেলাই যদি আমি সিহঁতক উৎসাহিত কৰি থাকোঁ তেতিয়া সিহঁতি কি হ'ব আগলৈ উৎসাহিত বেছিকৈ পাব আৰু এনেকৈ আমি শাখাবিলাক খুলি যদি সিহঁতক আগবঢ়াই নিব পাৰোঁ তেতিয়া কি হ'ব সিহঁতি আগবাঢ়ি যাবলৈ সুবিধা এটা পাব আৰু এনেকৈ যদি আমি শাখাবিলাকৰ সিহঁতক খেল খেলাই উৎসাহিত কৰিব বিচাৰোঁ তেতিয়া আমি আমাৰ শাখাৰ হৈ সিহঁতক বেলেগ শাখাত যেতিয়া বা বেলেগ অঞ্চলত যেতিয়া খেল খেলা ধূলা পাতে বা আমাৰ ইয়াত খেল আমাৰ ইয়াৰ প্রশিক্ষক লগাই যদি আমি সিহঁতক কিছুমান খেল খেলাব শিকাব বি শিকাওঁ বা শিকাব বিচাৰোঁ তেতিয়া সিহঁতি আৰু ভালকৈ পাৰিব বা সেই তাৰপিছত সিহঁতি সেই খেলৰ প্ৰতি বেছি ভালকৈ জানিব প্ৰশিক্ষকে যেতিয়া ভালকৈ শিকাব আৰু তাৰপিছত সিহঁতক যদি আমি বেলেগ অঞ্চলত খেলত যদি জইন কৰা বিচাৰো জইন কৰা পিছত সিহঁতি সেই খেলত অংশগ্ৰহণ কৰাৰ পিছত সিহঁতি খেল খেলাৰ যিটো পাব লগতে যদি সিহঁতি সেই খেলত যদি সিহঁতি পুৰস্কৃত পায় পুৰস্কৃত হয় সেই পুৰস্কৃত হোৱাৰ পিছত সিহঁতক মন কি হ'ব আৰু দুগুণ উৎসাহিত হ'ব যে আমি আৰু এই খেলৰ প্ৰতি আৰু ভালকৈ আমি কি কৰ শিকিব লাগিব বা আমাৰ নজনা যিবিলাক থাকি গৈছে সেইবিলাক আমি আৰু ভালকৈ আমি কি কৰিব লাগিব খেলি খেলিব লাগিব তেতিয়া কি হ'ব যিটো আগৰ যেন আগতে আছিলে যিটো আমাৰ খেলা ধূলাৰ প্ৰতি আগ্ৰহ সেই আগ্ৰহটো যেতিয়া গুচি আহিব তেতিয়া আমি চবেই কি হ'ব খেলৰ আগ্ৰহ যেতিয়া আহি যাব চবেই খেলৰ প্ৰতি গুৰুত্ব বাঢ়িব আৰু খেলা ধূলাৰ তেতিয়া আৰু এনেধৰণে আমি খেলা ধূলা কৰি মেলি সিহঁতক আগবঢ়াই লৈ গ'লে আমাৰ কি হ'ব আমাৰো উপ আমাৰো ভাল হ'ব সিহঁতৰো কি হ'ব উৎসাহ হ'ব